হয় পৰ্যটকসকলে দৰ্শনৰ বাবে অসম ভ্ৰমণ কৰি কৰেই উত্তৰ পূব ভাৰতত অৱস্থিত অসম চহকী সাংস্কৃতি আচাৰিত ধৰণৰ প্ৰাকৃতিক দৃশ্য আৰু বৈচিত্ৰময় বন্যপ্ৰাণীৰ বাবে পৰিচিত অসমত বা অসমৰ ওচৰৰ ভ্ৰমণযোগ্য কিছুমান জনপ্ৰিয় স্থান হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মাজুলী দ্বীপ কামাখ্যা মন্দিৰ মানস ৰাষ্ট্ৰীয় উদ্যান শিৱসাগৰ টাৱাং এইবোৰেই মই যিহেতু সৰু টাউনত থাকোঁ মৰাণ টাউনত আমাৰ ইয়াত তেনেকুৱা চাবলগীয়া ঠাই নাই ইমানটোৱে